মই যেনেকৈ এতিয়া ফাৰ্ম এখন খুলিব লাগে মোৰ ঘৰ এটা বনাব লাগে টিং আনিব লাগে তাৰ বিনিময়ে পইচাটোতো লাগিব ন পইচাটো সেই সেনেকৈ হাঁহ কুকুৰা বেচি গোটাই থোৱা পইচকেইটাই আকৌ বেংকৰপৰা উলিয়াই লৈ টিং আনোগৈ আকৌ ঘৰতো মানে মানুহক হাজিৰা দি বনোৱাও দুদিন তিনিদিন লাগি কুকুৰা ফাৰ্মৰ ব্ৰইলাৰটো কাৰণে আকৌ হাঁহো আমাৰ মানে এক্সট্ৰাকৈ এতিয়া গড়াল বনাব লাগে একেলগত থবতো নোৱাৰি এইবিলাক দুয়োটা বস্তু মোৰ এতিয়া তেনেকৈ লাইন পাতি আছে এটা হাঁহৰ আছে এটা কুকুৰা আছে এটা ব্ৰইলাৰ আছে আৰু ছাইডত মানে গৰু ফাৰ্ম আছে গৰুখিনিও সেনেকৈ সেনেকৈ আপডালকৈ থৈ দিওঁ মই কুকুৰাও সেনেকৈ এতিয়া গোহালি মানে গৰুলৈয়ো গোহালি সেনেকৈ বনাবলগীয়া হয় এক্সট্ৰাকৈ হাঁহৰো বনাবলগীয়া হয় এতিয়া বেংকৰপৰাই পইচাকেইটা এইকেইটা পইচা যিকেইটা পইচা মই ইনকম কৰি কিনে বেংকত ভৰাই থওঁ সেইকেইটা পইচাই মই আকৌ মানে টাউনলৈ গৈ আকৌ টিং আনোগৈ বাঁহ কিনি লওঁ হাজিৰা বিচাৰি লগাওঁ হাজিৰাও লগাই মেলি পেলাই মই মানে সেনেকৈ চাৰিটা ব্ৰইলাৰো মোৰ লোকেল কুকুৰাও হাঁহৰ গৰু সকলোকে তেনেকৈ মই মানে ঘৰ বনাই তৈয়াৰ কৰি এতিয়া ঠাণ্ডা দিন আহিছে গৰুক মই মানে চাৰিওকাষে বস্তা কিনি আনি বস্তা একদম মানে ধুনীয়াকৈ ঘৰৰ নিচিনা তৰি মেলি দি কিনে ঠাণ্ডা নোপোৱাকৈ থওঁ আকৌ কুকুৰাবোৰকো সেনেকৈ ওপৰত টিং দি চাং পাতি থওঁ হাঁহকো এনেকৈ হাঁহক বিশেষকৈ চাং পাতি নথওঁ বাৰু মাটিতে থওঁ কিন্তু সদায় চফা কৰোঁ তাত মানে মই যি তি দৰৱ চৰৱ দি দিওঁ নহ'লে মানে বিজাণু হ'ব বুলি ব্ৰইলাৰটোকো এনেকৈ থৈ কিনে এইবোৰ চফাচিকুণ কৰি লাইট দি লাইট লগাওঁ লাইট ছাইট লগাই মেলি থওঁ কুকুৰাবোৰকো সেনেকৈ পোৱালি উলিয়াই ওলোৱা পাছত মই মানে সেনেকৈ গোটেই সকলোখিনি তেনেকৈয়ে মানে চাফচিকণ কৰি থওঁ তেনেধৰণৰ মানে কুকুৰা হাঁহ গৰু ছাগলী সকলোৱে সেনেকৈ পালন কৰি কিনে থৈছোঁ আৰু গোটেইকেইটা বেলেগ বেলেগকৈ পদ্ধতিত মানে ঘৰটো বনাই বনাই বেলেগ ফাৰ্মখন তেনেকৈ মই বনাই মেলি লাইনকৈয়ে বনাই থৈছোঁ কুকুৰা ব্ৰইলাৰো হাঁহৰ গৰু বাৰু অকণমান আকৌ এতিয়া গাহৰি ফাৰ্ম দূৰত বনাইছোঁ ওচৰত নহয় এক কিলোমান উত্তৰত দূৰত মানে গাহৰি বনাই ফাৰ্ম খুলিছোঁ তেনেকৈ গাহৰি এতিয়া প্ৰথম মই অৱস্থাত মানে মোৰ বাৰটা পোৱালি দিলে বাৰটা পোৱালিৰ মানে মই এতিয়া বেজী চেজি ডক্তৰ মাতি আনি বেজী চেজি দি কিনে এতিয়া ঠাণ্ডা দিনত মানে সিহঁতক মানে সদায় দানা পানী এইবোৰ কচু আন কবি চবি এইবিলাক আজিকালি এতিয়া চব্জি হৈছে সেইবোৰ সিজাই পকাই পিনে সহঁতক খাবলৈ দিওঁ তুঁহগুৰি লগত গৰু গাহৰিক এই হাঁহকো ঠিক তেনেধৰণৰ এতিয়া ধান কোটাই আনি তুঁহগুৰি মিলাই লৈ কেনে ধানে দি কিনে খুৱাওঁ কুকুৰাবোৰক সৰু সৰু পোৱালীবোৰক সৰু সৰু চাউল মানে মেচিনত খুন্দি আনি জাৰি পিনি তেনেকৈ উলিয়াই দিওঁ খাবলৈ আকৌ হাঁহ পোৱালিবোৰ ওলালে সেনেকৈ সৰু সৰুকৈ মানে দিওঁ পাছত ব্ৰইলাৰ দানাৰ লগত মিলাই মিলাই দিওঁ খাবলৈ ঠিক তেনেধৰণৰেই উপাৰ্জন কৰি আছোঁ আৰু বৰ্তমান এতিয়া মানে